যুৱ প্ৰজন্মলৈ কৃষিৰ বিষয়ে মোৰ পৰামৰ্শ বুলি ক'বলৈ হ'লে আমি সকলো আমাৰ উঠি অহা যুৱ প্ৰজন্মই কৃষিক লৈ সচেতন হ'বলৈ হ'ল কিয়নো আমি অকল পঢ়া শুনা কৰিয়েই ঘৰতে পঢ়ি থাকি বা চাকৰি এটাৰ আশাত ৰৈ থাকিলে নহ'ব কাৰণ কৃষি কৰিবলৈ হ'লে আমাৰ হাতে কামে কৰিব লাগিব কাৰণ কৃষিতে আমাৰ যথেষ্ঠখিনি আমি প্ৰয়োজন পূৰাব পৰাকৈ বা অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হওঁ সেইবাবে আমি সকলো যুৱ যুৱ প্ৰজন্মই এই ক্ষেত্ৰত আগবাঢ়িবৰ হ'ল কাৰণ আজি আমাৰ অসমৰ বহুত যুৱ প্ৰজন্ম যুৱচাম অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত বহিঃৰাজ্যলৈ যোৱা দেখাবলৈ হৈছে সেইবাবে বহুতো আমাৰ সমস্যাৰ সন্মুখীন হৈছে বহু ক্ষেত্ৰত বহু যুৱক সেয়েহে এনেই সময়বোৰ অপচয় নকৰি যদি আমাৰ ঘৰৰ বা বাৰীৰ নিজা মাটিবিলাক ইনেই পৰি থকাতকৈ আমি তাত শাক পাচলিৰ খেতিয়েই হওক বা কৃষি ফাৰ্মেই হওক কৃষি বুলি ক'লে ধান সৰিয়হ মাহ লগতে ৰবি শস্য সকলোখিনি আমি আগুৰি ল'ব পাৰোঁ সেইখিনি আমি যদি নিয়াৰিকৈ কৰিবলৈ চাওঁ আমি নিশ্চয় উপকৃত হ'ম কাৰণ আমাৰ অসমত মাটি যথেষ্ট সাৰুৱা হয় সেইবাবে আমি যিকোনো ৰবি শস্যই আমি স্থায়ীকৈ কৰিবলৈ যদি লওঁ নিশ্চয় আমাৰ উপকাৰীয়েই হ'ব অৰ্থাৎ আমি স্বাৱলম্বী হ'ব পাৰিম সেইবাবে আমি কোনো হাত সাৱটি বহি নাথাকি আমি যদি নিয়াৰিকৈ যদি আমি কৃষিক বৃত্তি হিচাপে লওঁ কৃষিক যদি বৃত্তি হিচাপে লওঁ নিশ্চয় আমি উপকৃত হ'ম সেইবাবে মই ভাবোঁ মোৰ ফালৰ পৰাম মই এইটোৱেই বিচাৰিম যে সকলো যুৱ প্ৰজন্মই হয়তো অলপ পৰামৰ্শ ল'ব লাগে বিজ্ঞজনৰ পৰা যিসকলে আগৰ পৰাই কৃষিৰ লগত জড়িত হৈ আছে যিহেতু সকলোৰে ঘৰত কৃষিৰ ক্ষেত্ৰত ইমানখিনি পাৰ্গত নহ'বও পাৰে আজিকালি বহুত সুবিধা ওলাইছে বা আমি কৃষি বিশেষজ্ঞসকলৰ কিছুমান পৰামৰ্শ ল'ব পাম যিহেতু আমি সকলোৱেই অলপ চলপ হ'লেও পঢ়া শুনা কৰা ঘৰৰে ল'ৰা হয় সেইবাবে তেওঁলোকৰ পৰামৰ্শ ল'ব লাগে আৰু কৃষি ক্ষেত্ৰত বহুতখিনি সুবিধা আমি চৰকাৰীভাৱে অলপকৈ হ'লেও ল'ব পাৰোঁ সেইবাবে সৰুকৈ হ'লেও প্ৰথমতে আৰম্ভ কৰিব লাগে যে আমি এডৰা কবি বা বেঙেনা বা শাক পাচলি যিকোনো যিকোনো ৰবি শস্যই আমি যদি হাতত তুলি লওঁ আৰু তুলি লোৱাৰ পাছত যদি আমি তাক নিয়াৰিকৈ প্ৰতিপালন কৰোঁ বা আমি তাক মনোযোগ দিওঁ তেতিয়া কিন্তু আমি নিশ্চয়ভাৱে উপকৃত হ'ব পাৰিম কাৰণ আজিকালি এক কেজি পাচলিৰ দাম যথেষ্ট বজাৰ মূল্য যথেষ্ট সেইদৰে যদি আমি প্ৰায় আধা বিঘা বা এবিঘাকৈও যদি আৰম্ভ কৰোঁ তেতিয়া আমি সেই পাচলিডৰাৰ পৰা যথেষ্ট অৰ্থ উপাৰ্জন কৰিব পাৰিম সেইবাবে মই ভাবোঁ আমাৰ যুৱ প্ৰজন্মই এই কৃষিৰ ক্ষেত্ৰটোত আগবাঢ়ি আহক আৰু সজাগ হওক সচেতন হওক মোৰ ফালৰ পৰা সিমানেই পৰামৰ্শ